হয় আপোনাৰ মোৰ পানীৰ প্ৰয়োজন দিনটোত হৈয়ে থাকে ৰাতিপুৱা শুই উঠাৰ পৰা মই আপোনাৰ এগিলাচ গৰম পানীয়ে আৰম্ভ কৰোঁ তাৰপিছত আপোনাৰ গৰমপানী গিলাচ খোৱাৰ পাছত আপোনাৰ চাহ খোৱা আৰম্ভ হয় চাহ বনাবলৈও আপোনাৰ পানী প্ৰয়োজন হয় চাহ খোৱা যোনটো বাচন ধুই ল'বলৈও আপোনাৰ পানীৰ প্ৰয়োজন হয় তেনেকৈ আপোনাৰ বাচন যেনেকুৱাই বাচন ধুই ল'বলৈও আপোনাৰ পানীৰ প্ৰয়োজন হয়েই তাৰ উপৰিও আপোনাৰ গা ধোৱাৰ পৰা বাচন ধোৱা পৰা আদি কৰি কাপোৰ ধোৱাৰ পৰা আদি কৰি প্ৰতিটো ক্ষেত্ৰতে আপোনাক পানীৰ প্ৰয়োজন হয়েই তাৰ উপৰিও আপুনি কিবা এটা কালাৰ কৰিবলৈ হ'লেও সেই কালাৰটোতো পানী মিক্স কৰি ল'ব লাগে সেনেকৈ আপোনাৰ নিজৰ শৰীৰটো ভালকৈ ৰাখিবলৈও আপোনাৰ দিনটোত চাৰি লিটাৰ পাঁচ লিটাৰ এনেকৈ পানী খাবৰ মানে পানীৰ প্ৰয়োজন হয় তেনেকৈ মানে আপোনাৰ দিনটো শুই উঠাৰ পৰা আপুনি গধূলি হোৱালৈকে আপোনাৰ পানীৰ প্ৰয়োজন আপোনাৰ হৈয়ে থাকে সেইটোৱে ক'ম আৰু বেলেগকো মই গাইড কৰিম যাতে আপোনালোকৰ মানে শৰীৰ ভালকৈ মানে ৰাখিবলৈও পানীৰ প্ৰয়োজন আপোনালোকে কৰিব লাগে পানী খাব লাগে দিনটোত তিনি লিটাৰ হওক চাৰি লিটাৰ হওক তেনেকৈ খাব লাগে তাৰ উপৰিও আপোনাৰ চবজি বনাবলৈও আপোনাৰ পানীৰ প্ৰয়োজন হয় ভাত বনাবলৈও আপোনাৰ পানীৰ প্ৰয়োজন হয় ভাত চাউলখিনি ধুবলৈও আপোনাৰ পানীৰ প্ৰয়োজন হয় কিবা এটা লেতেৰা কাম কৰিলেও আপোনাৰ হাতখন ধুবলৈ হ'লেও পানীৰ প্ৰয়োজন হয় তেনেকৈ মানে দিনটোত আপোনাৰ পানীৰ প্ৰয়োজন হৈয়েই থাকে